অঁ মই এইয়া আপোনাৰ দোকানৰ এজন কাষ্টমাৰে কৈছোঁ অঁ মই আপোনাৰ এই ফাৰ্ণিচাৰ দোকানৰপৰা কিবাকিবি কাঠৰ মানে কিবা চোফা চেট ডাইনিঙ চেট এনেকৈ ল'ম বুলি ভাবিছোঁ কেনেকৈ কি দাম সেইকাৰণে জানিব বিচাৰিছোঁ আপোনাৰপৰা অঁ অঁ অঁ অঁ

অঁ মোক বাৰু এই কাঠৰে লাগে ভাল কাঠৰ কাঠৰ আপোনাৰ ধৰক ফৰ'টি থাউজেণ্ডমানৰ ভিতৰৰ এখন বিছনা লাগে আৰু এটা চোফা লাগে এতিয়া আপোনাৰ ইয়াত দামবোৰ কেনেকুৱা তাকে জানিব বিচাৰিছোঁ ভাল মানে ধুনীয়া এটা বকেট চোফা কিমান দামত পাম বা কেনেকুৱা হয় বক্স লাগিব অঁ আৰু বিছনাখন বক্স লাগিব চোফাটো মানে তেনেকৈ ধুনীয়াকৈ অকণমান বিছনাখনৰ লগত মিলাকৈ একেটা কাঠৰে কাঠটোও ভাল হ'ব লাগিব

অঁ

এইটো বিছনাটো দাম কৈছে চোফাটো দাম অঁ অঁ তিনিটা থ্ৰী চেটৰ এটা আৰু চিংগল চিংগল চেটৰ এটা মানে অঁ অঁ অঁ আপোনাৰ ইয়াত দামটো অলপ বেছিকৈ পাইছোঁ নেকি অঁ

অঁ

অঁ চল্লিছ হেজাৰ মানৰ মানে দুইটা বস্তুত চল্লিছ হেজাৰ মানৰ ভিতৰত নাহিব হয় নহয় বিছনাখনতটো আপোনাৰ ষাঠি হেজাৰ চল্লিছ হেজাৰ আৰু হেৰিখনত ষাঠি অঁ বিছ হেজাৰৰ পৰা পঁচিছ হেজাৰ ভিতৰটো অঁ আৰু তাৰ অঁ অঁ অঁ নাই মোক অকল তিতাচপাৰে লাগিছিলে ভাল ধুনীয়াকৈ মানে আজিকালি আৰু অঁ ঠিক আছে বাৰু আপোনাৰ এই হেৰি আলমাৰি আৰু আলমিৰাও হ'ব চাগে

অঁ অঁ অঁ অঁ মই আনিম বুলিয়েই ভাবিছোঁ আপুনি অকণমান দাম দৰটো চাই মেলি দিব আৰু অঁ বেলেগৰ দোকানতকৈ আপোনাৰ তাত ভাল বুলি কোৱাৰ কাৰণে যেনিবা আমি চাবলৈ মানে আনিবলৈ বিচাৰিছোঁ বোলে ইয়াতেই ভাল পায় আপোনাৰ দোকানতে

অঁ অঁ অঁ অঁ চোফাবোৰত চাগে চোফাৰ যিটো কোশ্বনটো কোশ্বনটো আপোনাৰ দোকানতে ফিটিং পামনে অঁ অঁ বিছনাৰো ঠিক তেনেকৈ যে বিছনা বাৰু হেৰি আঁঠুৱা ষ্টেণ্ডবোৰ আছেনে নে নাই বাৰু

অঁ অঁ ঠিক আছে হ'ব দিয়ক